হয় দাদা আপুনি ফটোশ্বুট কৰে নেকি অঁ মই মানে এগৰাকী মডেল আপোনাৰ ওচৰত ফটোশ্বুট এটা কৰাম ভাবিছিলোঁ মোৰ ঘৰ গোলাঘাটত আপুনি জুগিবাৰী বিলত ফটোতো অলপ ভাল আহিব চাগৈ তা তাতে কৰাম ভাবিছিলোঁ আপোনাৰ কিবা অসুবিধা হ'ব নেকি অঁ পঁচিছ তাৰিখমান পঁচিছ তাৰিখ মানে কৰাম বুলি ভাবিছিলোঁ আৰু আপোনাৰ প্ৰাইছটো কিমান লয় আপুনি ঘণ্টা হিচাপত লয় নে দিনত হিচাপত ধৰে বাৰু অঁ ঠিক আছে কিবা কিবা এটা মিলাই কৰি ল'ব আাৰু কিমান কি লয় অঁ সেইটো চাই ল'ম বাৰু পিছত বাকী পঁচিছ তাৰিখে আপোনাৰ আগবেলাতে আৰু আপুনি এঘাৰটামান বজাতেই ওলাই আহিব বাকী এই আপুনি অলপ ওলাই আহিলেই হ'ব মোৰ গাড়ীয়ে আপোনাক লৈ যাব পাৰিম হয় ভাল একো নাই হয় হয় অঁ ঠিক আছে সেইটো বাৰু দি দিয়া হ'ব ঠিক আছে ঠিক আছে বাৰু তেতিয়া পঁচিছ তাৰিখে আগবেলা আপোনাক জনাম হ'ব অঁ